বাচন ধোৱাৰ যি পদ্ধতি হয় সেই পদ্ধতিটো আমি যি বাচন ধোৱাৰ যি চাবোন পোৱা যায় ভিমবাৰ পোৱা যায় বা লিকুইড এটা ভিমবাৰ পায় লিকুইড বাচন ধোৱাৰ বাবে সেইটো দিও আমি বাচন ধুব পাৰোঁ আৰু তেল লাগি থকা বাচনবিলাকক অতি সহজে আঁতৰি নাযায় সেইসমূহক আমি লিকুইড হওক বা চাবোন যোগেদিহে আমি দিব পাৰোঁ নহ'লে আ আগতে মানুহবিলাকে যেতিয়া বৰ্তমান যুগত এতিয়া চাবোন আৰু লিকুইড এইবিলাক মানে জলীয় জলীয় যি পদাৰ্থ সেইবিলাক ওলোৱা হৈছে কিন্তু আগতে মানুহে কি কৰিছিলে ছাই ব্যৱহাৰ কৰিছিলে ছাইদি আৰু খেৰ ছাই আৰু খেৰ এই দুটা বস্তু দিয়ে বাচন মাজিছিলে বাচন ধুইছিলে আৰু তেতিয়া সেইসমূহ আঁতৰি গৈছিলে বা তেলজাতীয় বস্তুসমূহ সহজে আঁতৰি গৈছিলে আৰু এতিয়া যি লাহে লাহে এ জলীয় পদাৰ্থ বা লিকুইড যি হওক বা চাবোন ওলাইছে সেইসমূহৰ জৰিয়তেও আমি বাচন ধোওঁ আৰু বাচন ধুলেও তেলজাতীয় যি বাচন বৰ্তনবিলাক হয় সেইসমূহো আমি এইসমূহৰ জৰিয়তেও মানে চাবোনৰ জৰিয়তেও আমি কৰিব পাৰোঁ নহ'লে আমি ছাইৰ জৰিয়তেও আমি বাচন বৰ্তন ধুব পাৰোঁ